এনেকুৱা বহুতো উদ্ভিদ আছে বা গছবিলাক আছে বিভিন্ন প্ৰকাৰ আছে যিবিলাক আমি নামেই নেজানোঁ ধৰা কিছুমান গছ আমি নিজেই জানিবৰ কাৰণে কিছুমান প্ৰদৰ্শনীও পাতে তাত গৈ বা কি পদ্ধতিৰে গছবিলাক উদ্ভাৱন কৰিব পাৰি বা ফুলৰ কি কি নাম বা কি হেৰি সেইটো বিষয়ে জানিবৰ কাৰণে আমি প্ৰদৰ্শনীত যাওঁ বা সেই তাৰপৰা আমি বহুতখিনি প্ৰদৰ্শনীতে আমি কিছুমান সিহঁতকে কোৱেশ্যন সুধি পেলাই বা এই ফুলজোপা আমি কেনেদৰে ঘৰত সু সজ্জিতভাৱে নিজকে সজাই ৰাখিব পাৰোঁ তাৰপৰাই সিহঁতৰ পৰাই আমি কিছুমান হেৰি শিকি লওঁ তেনেকে মই বহুতো প্ৰদৰ্শনীত গৈছোঁ তাৰপৰা মই শিকিছোঁ সিহঁতক সিহঁতে অৱশ্যে ধুনীয়াকৈ সজাই পৰাই কৈছে বা কেনেকৈ আপুনি ঘৰত নি পেলাই ফুলজোপা ভালদৰে নিগাজিকৈ ৰাখিব পাৰিব